অ ক'ত আছা মইও ঘৰতে ওলাই মেলি যাবা নেকি পুখুৰীৰ পাৰতে ফুৰি আহোঁ ব'লা বহুত দিন ওলাই যোৱা নাই কোন কোন যাব মানে কাকো দোন কোৱা নাই তোমাকহে কৈছোঁ এতিয়া ওলাবা চাৰিটামান বজাত অ ওলাবা খোজকাঢ়িয়েই আহিবা ওলাবা খাম আৰু কিবা কিবি আৰু কোনোবা যায় যদি সুধিবা অ মই কাকো কোৱা নাই তুমি কোৱা যদি ক'বা অ বহুত দিন ইনে ওলাই মেলি যোৱা নাই অকণমান ফুৰাও হ'ব অ ওলাবা অ অ ঠিক আছে ঠিক আছে অ